ৰেষ্টুৰেণ্টখনৰ নাম দিছাং ৰেষ্টুৰেণ্ট ৰেষ্টুৰেণ্টখন তেজপুৰৰ মাজমজিয়াতে অৱস্থিত ৰেষ্টুৰেণ্টখনৰ বিষয়ে সকলোৱে নাম লৈ থাকে আৰু মই এই ৰেষ্টুৰেণ্টখনৰ পৰাই প্ৰায়ভাগ খাদ্য অৰ্ডাৰ কৰি থাকোঁ আজি যিহেতু ডাৱৰীয়া বতৰ আৰু কিন্কিনিয়া বৰষুণ দি আছে গতিকে ৰাতিৰ খাদ্যৰ বাবে মই ৰেষ্টুৰেণ্টখনৰ পৰা খাদ্য অৰ্ডাৰ কৰাৰ কথা ভাবিলোঁ ৰেষ্টুৰেণ্টখনলৈ মই ফোন যোগে খাদ্য়ৰ অর্ডাৰটো দিলোঁ ৰেষ্টুৰেণ্টখনৰ সিপাৰৰ পৰা ৰিচিপশ্য়নত বহি থকা ল'ৰাজনে মোৰ ফোনটো উঠাই কি খাদ্য লাগে বুলি কোৱাত মই অৰ্ডাৰটো দিলোঁ অৰ্ডাৰৰ নামত দুটা চিকেন বিৰিয়ানী দুপ্লেট কাঢ়াই চিকেন দছখন বাটাৰ ৰুটি আৰু লগতে এটা মটৰ পনীৰৰ অর্ডাৰ দিলোঁ ৰেষ্টুৰেণ্টৰ পৰা সিহঁতে ফোন যোগে মোলৈ আকৌ কল কৰি ক'লে যে আপোনাক খাদ্যটো কেইটা বজাত লাগিব মই ক'লোঁ মই খাদ্যটো নটা বজাত পালেও হ'ব সিহঁতে ক'লে আমি আপোনাক পোন্ধৰ মিনিটৰ আগতে খাদ্যটো পঠাই দিম গতিকে সেইমতে তাহাঁতৰ ডেলিভাৰী ল'ৰাজন আহি মোৰ ঘৰৰ সন্মুখত আঠটা পঞ্চল্লিছত খাদ্য লৈ আহিল খাদ্যখিনি বহুত ধুনীয়াকৈ পেকিং কৰি ডেলিভাৰী ল'ৰাজনে আনিছিল খাদ্যখিনি পেকিং কৰা দেখি মোৰ বৰ ভাল লাগিল খাদ্যখিনি তেতিয়াও গৰম গৰমেই আছিল গতিকে ডেলিভাৰী ল'ৰাজনক মই খাদ্যৰ পৰিণামটো দি ডেলিভাৰী ল'ৰাজনক পঠাই দিলোঁ এই ৰেষ্টুৰেণ্টখনৰ খাদ্যৰ খৰচ ইমান বেছি নহয় একেবাৰে সীমিত গতিকে খাদ্যও ভাল আৰু দামবোৰ সীমিত হোৱাৰ বাবে এই ৰেষ্টুৰেণ্টখন খ্য়াতি